অঁ বাইদেউ কওকচোন অঁ অঁ কওকচোন যাম বুলি ভাবিছেনি

অঁ কেনেকুৱা লাগিলে বাৰু অঁ অঁ জেগাডোখৰ ভালনে

অঁ অঁ অঁ কি কি আছেনো তাত অঁ ডেট এটা ঠিক কৰিব তেনেহ'লে ডেট এটা ঠিক কৰিব আকৌ যায় যদি অঁ অঁ ভালে ভালেই আপোনালোকৰ ভাল অঁ অঁ মাহঁতৰো ভালেই অঁ

অঁ খোৱা বোৱা কৰিলোঁ আপুনি কৰিলে অঁ এনেই নাহৰ পুখুৰী অঁ অঁ অঁ নাহৰ পুখুৰী জেগাডোখৰত এনেই কি কি চাবলগীয়া বস্তু আছে

অঁ সেইবিলাক পাকি প্ৰাকৃতিক দৃশ্য় আৰু অঁ অঁ তাৰপৰা আপোনালোকে তাতে গৈ পিকনিক খাইছিলেনে অঁ

অঁ কোন কোন গৈছিলে আপোনালোক তালৈ অঁ অঁ অঁ তাতে কি ভাত চাত বনাই খালেনে বেলেগ বস্তু অঁ অঁ

অঁ এনেই দূৰ হয়নে জেগাডোখৰ নে ওচৰ ওচৰেই দূৰ হয় খৰচ পাতি অলপ পৰিব তেনেহ'লে অঁ আকৌ দুঘণ্টা অঁ অঁ অঁ অঁ অঁ অঁ আৰু কোন কোন যাম বুলি ওলাইছে এইবাৰ এনে

অঁ অঁ অঁ অঁ আৰু বেলেগ মানুহ নাযায় অঁ অঁ অঁ অঁ ভালে লাগিব অঁ তাৰপাছত এতিয়া গাড়ী গাড়ী ভাড়া চাড়া কেনেকৈ কি হয় আকৌ বাছ বাছ ল'বনে

কিমানমান কৰিব

আকৌ খোৱাটো এক্সট্ৰা আছে

আকৌ খোৱা বোৱাটো এক্সট্ৰাকৈ তুলিব লাগিব

অঁ অঁ অঁ অঁ অঁ আকৌ ফাষ্টফুড বস্তু কিবা লৈ যাব লাগে আৰু অঁ

আপুনি নহ'লে লিষ্ট এখন বনাব আৰু কি কি লাগে বস্তু

খোৱা বোৱাখিনি তাৰপৰা ভাড়া অঁ ভাড়া কিমানকৈ পৰিব খোৱা বোৱাত কিমানকৈ লাগিব বাচন বৰ্তন কোনে কিনিব লাগিব সবকে মানে ভাগ কৰি দিব আৰু

অঁ অঁ অকলে দায়িত্বটো ল'ব নোৱাৰিব নহয় অঁ অঁ সবকে ভাগ কৰি দিব আৰু কোনে কিটো নিব লাগে আপুনি আজি নহ'লে আপুনি কোন কোন যায় আপুনি হোৱাটছআপ গ্ৰুপ এটাকৈ খুলিব তাতে আপুনি সবকে অঁ অঁ এক্সট্ৰা এক্সট্ৰাকৈ কৈ থকাতকৈ আপুনি লিষ্ট এখন বনাব তাৰপৰা গ্ৰুপতে দিব আৰু কোনে কি কয় শুনিব আৰু অঁ অঁ অঁ আকৌ ডেট এটা ঠিক কৰি দিব আৰু সবেই প্ৰব্লেম থাকিব পাই নহয় চব বাৰে যাব নোৱাৰিবও পাৰে

অঁ অঁ অঁ অঁ অঁ অঁ সেইটোৱে আকৌ এনেইনো খাই থকা হয় নহ্ ফূৰ্তিটোহে মেইন এতিয়া অঁ এনেও সদায় কৈ থকা নহয় সবেই এতিয়া মিলাই ল'ব লাগে আৰু বন্ধ বন্ধ দিন এটাতে ল'ব আৰু সবৰে যাতে সুবিধা হয় অঁ অঁ মই পাৰিম বাৰু বন্ধ দিনত হ'লে

অঁ অঁ আপুনি ডেটটো ঠিক কৰি দিবচোন বাৰু অঁ মই মাহঁতৰ লগত আলোচনা কৰিম বাৰু যদি যায় ক'ম বাৰু আপোনালোকৰ ওচৰ ওচৰৰ মানুহ কোনোবা যায় যদি ক'ব আৰু

অঁ অঁ অঁ অঁ ঠিক আছে বাইদেউ নহ'লে আপুনি গ্ৰুপ গ্ৰুপতে সকলোখিনিৰ কথা কৈ দিব লিষ্টখন বনাই অঁ অঁ অঁ অঁ জনাই দিব অঁ অঁ অঁ গোটেইখিনি গ্ৰুপতে কৰি দিব অঁ অঁ হ'ব দিয়ক